মই পি এম কে ভি ৱাই ৰ প্ৰমাণপত্ৰৰ কাৰণে আবেদন কৰিবলৈ আহিছিলো মই জানিব বিচাৰিছোঁ যে পি এম কে ভি ৱাই প্ৰমাণপত্ৰৰ আবেদনৰ বাবে কি কি ডকুমেণ্টছৰ প্ৰয়োজন হ'ব বাৰু পি এম কে ভি ৱাই প্ৰমাণপত্ৰখন যদি পাওঁ মই তেতিয়া সেই প্ৰমাণপত্ৰখন মই মোৰ ৰেজিউমেটো ব্যৱহাৰ কৰিব পাৰিম যাৰ ফলত মোৰ চাকৰি বিচৰাৰ ক্ষেত্ৰত বহুতখিনি সুবিধা হ'ব গতিকে আপুনি ক'ব নেকি যে পি এম কে ভি ৱাই ৰ প্ৰমাণপত্ৰৰ আবেদন কৰিবলৈ কি কি ডকুমেণ্টছৰ প্ৰয়োজন হ'ব আৰু কেনেধৰণে কামখিনি কৰিব লাগিব আৰু বা কিমান দিনৰ ভিতৰত এইটো তাৰ কাৰণে আবেদন কৰিলে মই সোনকালে পাম পি এম কে ভি ৱাই প্ৰমাণপত্ৰ আৰু ইয়াৰ কাৰণে কিবা মূল্য পৰিশোধ কৰিব লাগিব নেকি যদি লাগিব তেন্তে কিমান মূল্য পৰিশোধ কৰিব লাগিব আৰু পি এম কে ভি ৱাই ৰ কাৰণে আৰু বেলেগ কিবা ডকুমেণ্টছ বাহিৰা ডকুমেণ্টছ লাগিব নেকি অলপমান জানিব বিচাৰিছোঁ এই বিষয়ে অলপ ক'ব নেকি বাৰু